হেল্ল' এইখন শিৱসাগৰৰ কেনন কেমেৰাৰ দোকান নেকি অঁ কালি মই কেমেৰা এটা আনিছিলোঁ কেননৰ আপোনালোকৰ তাৰ পৰা কিন্তু কেনন আপোনালোকে তাত যেনেকৈ মানে ক'লে কেমেৰাটোৰ বিষয়ে তেনেকৈ মইয়ো বিশ্বাস কৰি পিনি লৈ আহিলোঁ কিন্তু এতিয়া ঘৰত আহি পিনি ফটোচ মাৰি দেখিছো ফটো দুখনমান অলপ মানে পূৰা ক্লিয়াৰ নহয় তাৰ পিছত আৰু বেটেৰীটো বহি যায় আপোনালোকে এইবোৰ কি কেমেৰা বিকিছে মানুহক এনেকে ঠগৰামি কৰি কেমেৰা বিকিছে নেকি আপোনালোকে কাষ্টমাৰৰ ওচৰত আপোনালোকে ইমান ধুনীয়াকৈ বুজাই মেলি একেবাৰে কেমেৰাৰ বিষয়ে ক'ব সেই আপোনালোকৰ বিশ্বাসৰ ওপৰতে আমি কেমেৰাটো লৈ আহোঁ বা যিকোনো বস্তু আনো আপোনালোকে যদি কাষ্টমাৰক এনেকৈ ঠগিবলৈকে হয় তেতিয়াহ'লে আপোনালোকৰ ব্যৱসায়বিলাক এনেকৈ নচলিব নহয় এতিয়া মোৰ কেমেৰাটো মানে মই ফটো মাৰিব পৰা নাই আৰু মই এতিয়া কেমেৰাটো আপোনাৰ তালৈ আকৌ লৈ যাম আপুনি মোক কেমেৰা নালাগে আপুনি মোক পইছা কেইটা ঘূৰাই দিব লাগে আৰু তেনেকৈ ঠগবাজি কৰি মানুহক কেমেৰা হওক যিকোনো বস্তু হওক নিবিকিব আপোনালোকে এতিয়া লয় নলয় মই নাজানোঁ কিন্তু মোক কেমেৰাটো আপোনালোকে ল'ব লাগিব মোৰ যিখিনি পঞ্চাছ হাজাৰ টকা লৈছিলে পঞ্চাছ হাজাৰ টকা মোক আপোনালোকে ঘূৰাই দিব লাগিব নহ'লে মই আপোনালোকৰ ওপৰত মই মানে হেৰি কৰি দিম সেইকাৰণে আপুনি মোক কেমেৰাটো ঘূৰাই দিব লাগিব নিদিও বুলি ক'লে নহ'ব আপোনালোকে মানুহক তেনেকৈ কেলৈ কেমেৰা বিকিছে আপোনালোকে মানুহক যেতিয়া কাষ্টমাৰ আপোনালোকৰ ওচৰলৈ যায় তেতিয়া কাষ্টমাৰক ইমান ধুনীয়াকৈ আপোনালোকে মিঠা মাতেৰে একেবাৰে কেমেৰাৰ বিষয়ে একদম ধুনীয়াকৈ বুজাই দিব যেতিয়া কেমেৰাটো আমিও আপোনালোকৰ ওপৰত যেতিয়া বিশ্বাস কৰি ঘৰলৈ লৈ আহোঁ আমি ভাবো আপোনালোকে ভাল বস্তু এটা দিছে কিনু ঘৰত আহি যেতিয়া দেখো আমি আপোনালোকে যেনেকৈ শিকাই দিছে তেনেকৈয়ে কৰিছো ক'তা তাৰ পিছতো ভাল ফটো ওলোৱা নাই আৰু ইমান জল্দা জল্দি কেমেৰাৰ বেটেৰীটো মানে গুচি যায় আপোনালোকে ছেকেণ্ড হেণ্ড বস্তু লগাই দিছে নেকি কেমেৰাৰ ভিতৰত সেইকাৰণে মোৰ কেমেৰাটো আপোনালোকে ঘূৰাই ল'ব লাগিব পইছাকেইটা মোক ঘূৰাই দিব লাগিব